আপোনাৰ জীৱনৰ বিষয়ে বৰ্ণনা কৰক মোৰ জীৱনত বহুতো ট্ৰেজেডি আছে মই সৰুৰপৰাতো দেউতাই স্কুলত দিলাকে স্কুলত পঢ়ি পঢ়িলোঁ বাৰু ফাইভ ছিক্স পাৰ হ'লোঁ এইট পোৱাৰ লগে লগে দেউতা ঢুকালে দেউতা ঢুকোৱাৰ পিছত জীৱনত বহুত সংঘাতৰ চামনা কৰিলোঁ অঁ

নাইন টেন পাৰ অহাৰ পিছত দেউতা ঢুকাৰ ঢুকোৱাৰ যোৱাৰ পিছত বহুত অসুবিধাৰ সন্মুখীন হৈছিলোঁ মাই কেনেকৈ যেন ডাঙৰ কৰিছে সেইটো ভগৱানে জানে তাৰপিছত আৰু মেট্ৰিক দিলোঁ মেট্ৰিক পাছ কৰিলোঁ কৰি বিয়া হ'লোঁ বিয়া হৈ হাজবেণ্ড বহুত সোনকালে ঢুকাই গাল বহুত বহুত পৰিস্থিতিৰ চামনা কৰব লগা হৈছে হাজবেণ্ড ঢুকোৱাৰ পিছত মোৰ অৱস্থা এক খুব বেয়া হাজবেণ্ডে এৰি যোৱাৰ পিছত মোৰ এনেকুৱা হৈছে কি কৰোঁ কি নকৰোঁ উপায় নোহোৱা হৈছে তাৰপিছত সাজ এতিয়া নিজেই কিবা কাম চাম কৰি কিবা কৰি চলি আছোঁ নিজৰ লাইফটো কিবা কৰি চলাই নিবাৰ চেষ্টা কৰি আছোঁ মই বহুত সংঘাতৰ চামনা কৰি কৰি আছোঁ ঘৰত ঘৰতো কোনো নাই হাজবেণ্ড ঢুকোৱাৰ পিছত মই মাহঁতৰ ঘৰলৈ গুচি আহোঁ ঘৰত মায়ো ঢুকাইছে ভাইটিও ঢুকালে ভাইটি ঢুকোৱাৰ পিছত ভণ্টি তিনিজনী আছিলে ভণ্টি তিনিজনীৰ লাহে লাহে এজনী এজনী কৰি আমি ভণ্টি তিনিজনী তাৰে এজনী মইতো ঢুকোৱাৰ হেজবেণ্ড ঢুকোৱাৰ পিছত ঘৰত গুচি আহিলোঁ তাৰপিছত ঘৰত গুচি অহাৰ পিছত হাজবেণ্ডহঁতৰ লগত ৰিলেশ্যন নোহোৱা হৈ গ'ল ঘৰৰ পৰিস্থিতিও বহুত বেয়া হৈ গ'ল চলোৱা মিলাত বহুত দিগদাৰ হৈ গ'ল মই মিচিন মিচিঙৰ কাম কৰি চিলাই মিচিঙৰ কাম কৰি চলা মিলা কৰোঁ মেডিকেল এখনতো কাম কৰিছিলোঁ প্ৰাইভেট জব তেনেকৈ কিবা কৰি চলি চলিছিলোঁ তাৰপিছত মাই ঢুকাই মাই ঢুকোৱাৰ পিছত ভাইটিৰো এক্সিডেণ্ট হৈ ভাইটিও ঢুকায় তাৰপিছত ভণ্টি তিনি আমি তিনিজনী অকলশৰীয়া হৈ পৰোঁ তাৰপিছত মাজু ভণ্টিক কিবা কৰি বিয়া দি দিওঁ মাজু ভন্টি মাজু ভন্টিৰ বিয়াৰ পিছত আমি দুজনী কিবা কৰি চলি থাকোঁ তাত চলি থাকোঁ জীৱনত বহুত সংঘাতৰ চামনা কৰিছিলোঁ মোৰ লাইফত বহুত সংঘাত সংঘাত ভণ্টিৰ বিয়াৰ পিছত তাইৰো অৱস্থা ভাল নহয় তাইকো আমাৰ ফালৰপৰাই বস্তু দিব লাগে কি কৰিম উপায় নোহোৱা হৈ হৈ যোৱাৰ পিছত নিজৰ মাটি সম্পত্তি বিকি কিবা কৰি সিহঁতক দি দিলোঁ তাৰপিছত সৰু ভন্টিৰো বিয়াৰ প্ৰস্তাৱ আহিলে তাইকো বিয়া বিয়া দিবলৈ ওলালোঁ তাইক বিয়া দিলোঁ তাইক বিয়া দিও আকৌ সেই নহ'লে তাইক বিয়াৰ পিছত হাজবেণ্ডে তাইক বহুত টৰ্চাৰ কৰে সেইকাৰণে তাই গুচি আহিল গুচি আহিল এতিয়া ঘৰত এই ঘৰৰ পৰিস্থিতি বহুত বেয়া ঘৰৰ বহুত বহুত সংঘাতৰ মাজত জীৱন চলাই আছোঁ ভন্টিও এতিয়া কিবা কাম কৰি কৰি আছে ময়ো মিচিঙৰ কাম চাম কৰিয়ে এনেকৈ আছোঁ আৰু জীৱনটো বহুত বহুত কঠিন ইমান কঠিন যে কেতিয়াবা জীয়াই থাকিব মনে নাযোৱা হয় কিন্তু কি কৰিম নিজৰ লাইফটোতো জীয়াই থাকিব লাগিবই শেষ অৱস্থাত জীয়াই থাকিব নোৱাৰা হৈ গৈছোঁ তথাপিও মিচিঙৰ কাম চাম কৰিয়ে জীয়াই আছোঁ আৰু মিচিঙৰ কামো বেছি সময় থাকিব বেছি কৰিব নোৱাৰোঁ মোৰো অসুখ হৈ থকা হৈছে টেনচনৰ তাপত বহুত অসুখ হৈ থাকে সেইকাৰণে চলা মিলাৰ বহুত দিগদাৰ হয় জীৱনটো কিবা কৰি চলাই নি আছোঁ আৰু